গাঁও অঞ্চলত সাধাৰণতে সকলো মানুহে কৃষিৰ ওপৰত বিশেষকৈ খেতিৰ ওপৰতে নিৰ্ভৰশীল আৰু আমাৰ গাঁও অঞ্চলৰ খেতি বিশেষকৈ আমাৰ খেতিবোৰক কেনেদৰে জন্তুৰ পৰা সুৰক্ষা দিওঁ বুলি কোৱাৰ আগতে ক'ব লাগিব কোনবোৰ জন্তুৱে সাধাৰণতে আমাক আক্ৰমণ কৰে বা আমাৰ খেতি অনিষ্ট কৰে গাঁও অঞ্চলত বিশেষকৈ গাহৰি ছাগলী গৰু ভেড়া এই চাৰিটা জন্তুৰ পৰা বিশেষভাৱে আমি অসুবিধাৰ সন্মুখীন হওঁ বা ছাগলীয়ে যেতিয়া ধানবোৰ গজি আহে তেতিয়া ছাগলীয়ে গুৰিতে খাই দিয়ে আৰু বাঢ়িব নোৱাৰা হয় আৰু গৰুৱে মহতিয়াই লগতে খায়ো দিয়ে আৰু ভেড়াৰ ক্ষেত্ৰতো ছাগলীৰ দৰে একেই আৰু গাহৰিয়ে আহি গোটেই ঘূলি মাৰি আমাৰ কঠিয়া বা ধানৰ পকা ধানবোৰ নষ্ট কৰে ইয়াৰ পিছত ক'বলৈ গ'লে পকা ধানৰ সময়ছোৱাতে নিগনিৰ উপদ্ৰৱটো আমাৰ গাঁৱত বেছিকৈ দেখিবলৈ পোৱা যায় আমাৰ খেতিবোৰত আৰু যেতিয়া কেতিয়াবা কেতিয়াবা আমাৰ গাঁৱলৈ কাষৰ হাবিৰপৰা হাতীও আহি যায় হাতীয়ে আহি পকা ধানবোৰ অনিষ্ট কৰাৰ লগতে বহুত এটা বৃহত্তৰ অঞ্চল আমাৰ খেতি নষ্ট কৰি দিয়ে লগতে ঘোঁৰা যেতিয়া আহে ঘোঁৰাৰ লগতে চাৰিটা পাঁচটা আহি ৰাতি দিন আহি অঁ খেতি পথাৰত উঠি থাকে ৰোৱাৰ সময়তো ই অনিষ্ট কৰে কেতিয়াবা পকা ধানৰ সময়তো নষ্ট কৰে আৰু শহা পহুৱে বিশেষকৈ যেতিয়া আমি পাচলিৰ খেতি কৰোঁ তেতিয়া শহা পহুৱে পাচলিৰ খেতি বিশেষকৈ বন্ধাকবি বেঙেনা আদিবোৰ আহি ৰাতি ৰাতি খায় বা দিনতো কেতিয়াবা তিতা কেৰেলা হওক আহি নষ্ট কৰে আৰু হৰিণো আহি কেতিয়াবা আমাৰ পকা ধাননিৰ মাজত মহতিয়াই শুই মেলি নষ্ট কেতিয়াবা অসুবিধাৰ সৃষ্টি কৰে আৰু কেতিয়াবা কপৌ ঘৰচিৰিকা বতা চৰাইবোৰটো আছেই কপৌ ঘৰচিৰিকাবোৰে যেতিয়া আমাৰ কঠিয়া সিঁচা হয় কঠিয়া সিঁচাৰ সময়ত তেওঁলোকে ঘৰচিৰিকা কপৌৱে আহি বহুত অনিষ্ট সাধন কৰে বতা চৰাইবোৰে ধান পকাৰ সময়ত আহে আৰু উতনুৱা নামৰ এবিধ জন্তু আছে যিয়ে আমাৰ পকা ধানৰ মাজত ডাঙৰ ডাঙৰ ঢাপ তুলি তলৰটো খান্দি অনিষ্ট সাধন কৰে এইবোৰৰ পৰা বাচিবলৈ বিশেষকৈ গাহৰিয়ে ছাগলী গৰু ভেৰাৰ পৰা বাচিবলৈ আমি সৰু যদি খেতি পথাৰ হয় তেতিয়া আমি বেৰৰ আমি বাঁহৰ জেওৰা ভেটো আৰু নিগনিৰ ক্ষেত্ৰত কি হয় নিগনিৰ গাঁতবোৰৰ সন্মুখত আমি অগৰা গুটি যিটো অকমান শুং শুং থাকে সেই অগৰা গুটি বা কেতিয়াবা চোৰাত পাত নি গাঁতটোৰ সন্মুখত দিওঁ যাতে সিহঁতি ওলাই আহিব নোৱাৰে নিগনিবোৰ তাৰপৰা সাামান্য পৰিমাণে পৰিত্ৰাণ পাওঁ ঘোঁৰাৰ ক্ষেত্ৰত কি আমি ঘোঁৰাটো খেদিবই যাব লাগিবই কাৰণ ঘোঁৰা আমি জেওৰা দি ভেটিও বৰ ৰখাব পৰা বিধৰ নহয় কাৰণ বহুত জাঁপ মাৰিব পাৰে আৰু বিশেষ আৰু যেতিয়া শহাপহুৰ ক্ষেত্ৰত শহাপহুৰ ক্ষেত্ৰত আমি ডাঙৰ ডাঙৰ কিছুমান পলিথিন ব্যৱহাৰ কৰোঁ পলিথিনবোৰ এনেদৰে তাতে পুতি ৰাখো যাতে তাত বায়ুটো সোমাই এটা ছাউণ্ড কৰি থাকে অহৰ্নিশে ঢপ ঢপ ঢপ ঢপ যাতে সেই শব্দটো শুনি শহা পহুৱে হেৰি কৰে ভয় খায় আৰু হাতীৰ ক্ষেত্ৰতটো আমি ফৰেষ্টৰ সহায় লওঁ বিশেষকৈ তেওঁ ফৰেষ্টৰ মানুহৰ সহায়তে আমি হাতী আহিলে বহুত এইটো বাৰু ৰেয়াৰ হয় আৰু হৰিণৰ ক্ষেত্ৰত তেনেকৈ জেওৰাই ব্যৱহাৰ কৰা হয় হৰিণ কেতিয়াবাহে আহে কিন্তু আহিব লাগিলে বহুত পকা ধানবোৰ নষ্ট কৰে কপৌ ঘৰচিৰিকা আদি বিশেষকৈ কপৌ আৰু ঘৰচিৰিকা যেতিয়া কঠিয়া খাই ধান সিঁচাৰ সময়ত কঠিয়া পৰা সময়ত তেতিয়া আমি বচাৰ ঠিক ঠিক তেনে ধৰণৰ উপায় নাথাকে মাত্ৰ আমি কেতিয়াবা সেনেকে খেৰৰ এটা মানুহৰ জুমুঠি তৈয়াৰ কৰি তাত কাপোৰ পিন্ধাই ওলমাই থওঁ বতাহত যাতে হালি থাকে আৰু বতা চৰাই খেদাবৰ বাবে আমি বতা চৰাই খেদাবৰ বাবে আমি কি কৰোঁ পথাৰৰ মাজত যেতিয়া ডাঙৰ হয় পথাৰ আমাৰ ধাননি পথাৰ বা খেতি পথাৰবোৰ তাৰ ওপৰত এখন চাং পাতো চাঙত গৈ কেতিয়াবা আমি পিছবেলা স্কুলৰ পৰা অহাৰ পিছত বা আজৰি সময়ত আমি গৈ সেই চাংখনৰ ওপৰত উঠি শিলগুটি বজাই বা তেনেকে ডাঙৰ দুডাল মাৰি লৈ টাক টাককে মাৰি আমি বতা চৰাইবোৰ খেদোঁ আৰু এনেদৰেই আমি বতা চৰাইবোৰ খেদো লগতে চৰাই খেদিবৰ বাবে আমি কি কৰোঁ আৰু কেতিয়াবা আইনাৰ ব্যৱহাৰ কৰোঁ আইনাখন যদি থৈ দিওঁ ৰ'দত পোহৰটো প্ৰতিফলিত হৈ বা ৰিফ্লেকচন হয় এটা ভয় খাই আৰু তাৰবাবে উৰি যায় এনেদৰে আমি আমাৰ বিশেষকৈ খেতি পথাৰসমূহ জন্তুবোৰৰ পৰা সুৰক্ষা প্ৰদান কৰোঁ